হেল্ল' হয় কোনে ক'লে হয় হয় হয় দোকান আছে আমাৰ দুখন আউটলেট আছে এখন শুৱালকুছিত আছে আমি নিজে বনাওঁ আৰু এখন আমাৰ গুৱাহাটীতো আছে কওকচোন হয় হয় অঁ অঁ পিয়'ৰ চিল্ক থাকে আমাৰ লেপ টেষ্টেড হয় হ'লমাৰ্ক থাকিব আপোনাক যেনেকুৱা ৰেঞ্জৰপৰা লাগে তেনেকুৱাও পাব অঁ হয় হয় আপোনাৰ এতিয়া ধৰক কোৱালিটি লৈ বা ডিজাইন এনেকুৱা লৈ বেলেগ বেলেগ হয় হয়নে গতিকে আপোনাৰ মান ধৰা কাপোৰ কিছুমান যিবিলাক আমি লাইট ৱেটত বনাওঁ কম ফুল থকা তেনেকুৱা আপোনাৰ ধৰক ফাইভ থাউজেণ্ডমানৰপৰা আৰম্ভ হৈ যাব তাৰ তলতো পাব চিংগল মেখেলা আছে চিংগল চাদৰ টচৰ আছে মুগাৰ আছে তেনেকুৱা আৰু আপোনাৰ যিটো কিন্তু ফাইভ থাউজেণ্নৰপৰা আৰু মেখেলা আপোনাৰ চিংগল মেখেলা হ'লে থ্ৰী থাউজেণ্ড তেনেকুৱামানৰপৰা ষ্টাৰ্টিং পাব

অঁ অৰ্ডাৰ অঁ হয় অৰ্ডাৰ দিলে আপোনাৰ এতিয়া ধৰক বিয়াৰ ছিজন চলি আছেতো আৰু শিপিনীয়ে মানে অলপ সময় লয় গতিকে এমাহমান লাগিব মানে কাৰণ কামটো বহুত হেভি থাকে ন বিয়াৰ কাপোৰত কইনাৰ কাপোৰত অকণমান হেভি হ'ব গতিকে সেনেকৈ এমাহমান লাগিব হয় অঁ হয় হয় হয় আপোনাৰ যেনেকুৱা ডিজাইন লাগে তেনেকুৱা আমাক ফটোটো দি দিলে আমি তেনেকুৱা আপোনাৰ হিচাপত বনাই দিম তাৰমানে আৰু বাকী হয় হয় হয় হয় হয় আমাৰ মানে এনেকুৱা ভাগ ভাগ আছে এটা আছে মাষ্টাৰণী যোৰা বুলি কয় সেইটোত সৰু সৰু ফুলৰ মানে আমাৰ বয়সীয়াল মানুহখিনিৰ কাৰণে তেনেকুৱা কম ৰেঞঞ্চজৰো আছে তাৰ পিছত গাৰী দিয়া আছে কেঁচা পাটৰ চাদৰৰ আছে এনেকুৱা ৰেঞ্জবিলাক বেলেগ বেলেগ আপুনি আহি পেলাই চাই ল'ব পাৰিব তেনেকুৱা আৰু তাৰে উপৰি আমি মানে এনেকুৱা বোৱা মাচৰাইজৰ কাপোৰ বোৱা কাপোৰ আশী সূতাৰ কাপোৰ এইবিলাকো আমি ৰাখোঁ মানে সেইবিলাকো আপুনি চাব পাৰে হয় অঁ আপুনি শুৱালকুছিত আহিলে আপুনি ভেৰাইটিজ দেখিব আমাৰ ফেক্টৰীও আছে ইয়াতে যিহেতু গতিকে আপুনি বিভিন্ন ধৰণৰ দেখিব শাৰী ল'লেও ল'ব পাৰে বা আজিকালি আমি মানে এনেকৈ পাটৰ লেহেংগাও বনাই দিওঁ তেনেকৈ আৰু আৰু তাৰ পিছত দুই নম্বৰ কথা আপুনি গুৱাহাটী আউটলেটতো চাব পাৰে ফাচী বজাৰতে আছে আমাৰ তাতেও চাব পাৰে মই কিন্তু প্ৰিফাৰ কৰোঁ আপুনি শুৱালকুছিত আহক তেতিয়া আপুনি বিভিন্ন ধৰণৰ চাব পাৰিব আৰু যেনেকুৱা আপোনাক ডিজাইন লাগে তেনেকুৱাও আপুনি ল'ব পাৰিব নাই নাই নাই নাই তেনেকুৱা কথা নাই শুৱালকুছিত আহিলে আপুনি যিকোনো বাৰতে আহিব পাৰে মাত্ৰ আমাৰ গুৱাহাটী আউটলেট চানডে বন্ধ থাকে হয় হয় জোৰোণততো এতিয়া যদি জোৰোণটো আপোনাৰ আজিকালি প্ৰায়ভাগ জোৰোণতো আগবেলাই হয় হয়নে নহয় আগৰ ৰাতিপুৱাৰ সময়ত গতিকে জোৰোণত আপুনি এতিয়া খুব চলি আছে পেষ্টেল কালাৰ চলি আছে নিউট কালাৰ পেষ্টেল কালাৰত তেনেকুৱা আপুনি কালাৰত চাব পাৰে অকণমান লাইটত আৰু আপোনাৰ ৰিচিপচনৰ কাৰণে আপুনি হেভি অলপমান কালাৰ্ডত লওক হেভি ফুলৰ তেতিয়া বাজেটোও মিলি যায় হেভি যদি কইনাৰ ৰিচিপচনৰ কাপোৰ হয় তেতিয়া আপোনাৰ টুৱেণ্টি থাউজেণ্ডৰপৰা ষ্টাৰ্ট হ'ব হয় জোৰোণৰ আপুনি পাব আপোনাৰ ডিজাইনলৈ কথা ধৰক বাৰও হ'ব পাৰে পোন্ধৰও হ'ব পাৰে সোতৰও হ'ব পাৰে তে অঁ গুণা ফুল থাকিব কপাৰ গুণা থাকিব আপোনাৰ এইটো গ'ল্ডেন গুণা কপাৰ গুণনা হোৱাইট গুণা আমি তিনিটাতে কাম কৰোঁ এতিয়াতো কপাৰ গুণাটো খুব ট্ৰেণ্ডত আছে অঁ তেনেকুৱাও ল'ব পাৰে আৰু আজি অঁ যদি কাষ্টমাৰে বিচাৰে তেতিয়াহ'লে আমি দহি মেইন চেটটো যিটো আমাৰ বিয়াৰ সময়ত পিন্ধা সেইটোতো আমি দহি নকৰেই ন আমাৰ অসমীয়া সমাজত গতিকে সেইটোক এৰি আমি বাকী দহি আপোনাৰ যেনেকুৱা ষ্টাইলৰ লাগে কৰি দিব পাৰোঁ আৰু মেখেলাও আপোনাক যদি লাগে আমি চিলাই পূৰা ৰেডি টু ৱেৰ কৰি দিওঁ মানে এক্সট্ৰা চাৰ্জ যদি মানে আপোনাক ডিজাইনিং লাগে তেতিয়াহ'লে এক্সট্ৰা চাৰ্জ হ'ব এনেই যিটো নৰ্মেল সেইটো আমাৰ ফ্ৰী হয় অঁ এক্সট্ৰা কাপোৰ অঁ হয় হয় তেতিয়া আপুনি যেতিয়া অৰ্ডাৰ দিব তেতিয়া আপোনাৰপৰা মেজাৰমেণ্টটো লোৱা হ'ব নহয় তেনেকৈ আমি এক্সট্ৰা কাপোৰটো মানে বৈ দিব লাগিব আৰু কাপোৰৰ লগত মিলাই হয় নিশ্চয় নিশ্চয় ডিছকাউণ্ট হয় হয় ডিছকাউণ্ট কিয় নিদিম আপুনি আহকচোন চাওক কেনেকুৱা লাগে ডিছকাউণ্ট কৰি দিব লাগিব যিহেতু চিনাকি থ্ৰ'ৰে আপুনি ফোন কৰিছে ডিছকাউণ্ট হয় হয় হয় আমাৰ কোৱালিটিত কিন্তু একদম মানে একদম কোৱালিটি আপুনি টপ নচ পাব কোৱালিটি বঢ়িয়া

অঁ কেছ অন ডেলিভাৰী হ'ব আপোনাৰ তাত আমাৰ ল'ৰাই গৈ পেলাই দি আহিব কাপোৰখিনি অঁ হ'ব হ'ব হ'ব কিয় নহ'ব নিশ্চয় হ'ব তেনেকৈ আপুনি এবাৰ এইকেইদিনতে আহি পেলাই আপোনাৰ যেতিয়া সুবিধা আমিতো থাকোঁৱেই আপুনি আহি পেলাই চাই লওক আপুনি মাত্ৰ এবাৰ আগতে ফোন কৰি ল'ব মোক আহি পেলাই চাই লওক আপোনাক কেনেকুৱা লাগে কি লাগে হয়নে

ঠিক আছে হয় হয় হয় হয় ঠিক আছে ঠিক আছে থেংক ইউ